নমষ্কাৰ দাদা মই যোৱা সপ্তাহত আপোনাৰ দোকানৰ পৰা চেল' কোম্পানিৰ এই কলম কিনিছিলোঁ এই কলম মই যোৱা সপ্তাহত লিখিলোঁ কলমটো বহুতেই ভাল মানে লিখাত বহুতেই ভাল কলমটোৰে লিখি ইমান ভাল লাগিল মই মানে আকৌ নিবলৈ আহিছোঁ কলমবিধ এই কোম্পানীৰ কলমটো আছে নেকি আপোনাৰ তাত অঁ আছে অঁ ঠিক আছে তেতিয়াহ'লে আৰু দুটামান কলম মোক আজি দি দিয়ক মই আজি কিনি লৈ যাওঁ আৰু এই কলমবিধ ৰাখিব মই পিছতো কিনিম ঠিক আছে